নৱজাতক শিশুসকলে স্বাস্থ্যসন্মত পৰিৱেশ পাবলে প্ৰথমত তেওঁলোকৰ মাতৃৰ এই ক্ষেত্ৰত এটা অৱদান থাকিব লাগিব মাতৃসকলে তেওঁলোকৰ একমাত্ৰ এটা আৰ্হি যিটো মাতৃৰ মাতৃৰ বাহিৰে কোনেও সহজতে পূৰণ কৰিব নোৱাৰে এইটো এটা অসুস্থ এটা পৰিৱেশত অস্বাস্থ্যকৰ এটা পৰিৱেশত অসুস্থ নহ'বলৈ তেওঁলোকক ব্যৱস্থা ইমান নাই ব্যৱস্থা টোটেলি এক্সুৱেলী মই ক'ব গ'লে সেই টোটেলিকে নিজৰ মাক দেউতাকৰ ওপৰতে সেইবোৰ নিৰ্ভৰ কৰে চাৰিওফালৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে যাতে পৰিৱেশটো চাফ চিকুণকে ৰাখে যাতে পৰিৱেশ চাফ চিকুণ থাকিলেতো অসুস্থতো কম হয় অসুস্থ তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰৰ দেখা দিয়ে অসুস্থ পৰিৱেশত এই ক্ষেত্ৰত মানে কি আমি পৰিৱেশটো চাফ চিকুণকে ৰাখিব লাগে যাতে তেওঁলোকৰ কোনো বেমাৰ আজাৰ নহয় নৱজাতক শিশুসকলক জন্মৰ পিছত কিছুমান বহুত ধৰণৰ বেমাৰে দেখা দিয়ে এই ক্ষেত্ৰত আমি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত নিজৰ নিজৰ এটা ই দাখিল কৰিব পাৰে যাতে তেওঁলোকৰ কেনেকে থাকিলে শিশুসকলে এটা নৱজাতক শিশুৰ ক্ষেত্ৰত আমি এটা ব্যৱস্থা এটা ল'ব পাৰোঁ এই ক্ষেত্ৰত নিজৰ মাতৃ একটো এক নম্বৰ অৱদান তেওঁলোকে তেওঁলোকৰে মেইন সেই বস্তুটো তাৰপিছতে চাৰিও কাষৰ পৰিৱেশটো কেনেকুৱা হ'ব সেইটো তেওঁৰ সন্তানটোৰ ওপৰত এইটো এটা এটা ব্যৱস্থা এটা ল'ব লাগিব তেতিয়াহে সেই বস্তুটো এটা তেওঁলোকৰ অসুস্থ পৰিৱেশৰ পৰা এটা নিজকে এটা স্বাস্থ্যসন্মত কৰি ৰাখিব পাৰিব